আমাৰ অঞ্চলত বিশেষকৈ প্ৰাথমিক জীৱিকা বুলি ক'লে আমাৰ যি ইয়াত যিখিনি বাস কৰা বসতি কৰা লোক আছে এই লোকসকল বেছিভাগে খেতিয়ক আৰু তেওঁলোকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে তাৰোপৰি চাকৰি যিসকলে কৰি আছে শিক্ষক বিভিন্ন কৰ্মচাৰী এইবোৰ আছে ইয়াৰ উপৰি ইয়াত যিখিনি মানুহ আছে তেওঁলোকে বেছিভাগে শ্ৰমিক হিচাপেও কাম কৰে আমাৰ ইয়াত শ্ৰমিকৰ সুবিধা আছে তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰে তাৰোপৰি ৰিক্সা ই ৰিক্সা এইবোৰ চলায়ো তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছে ব্যৱসায় বাণিজ্য কৰিছে দোকান আদি বিভিন্ন আছে বিভিন্ন ধৰণৰ দোকান গেলামালৰ দোকান খাদ্য সামগ্ৰীৰ দোকান কাপোৰৰ দোকান তাৰোপৰি বিভিন্ন যন্ত্ৰপাতি গাড়ী মটৰ ভাল কৰা এইবোৰৰ ব্যৱসায় আছে বিভিন্ন এঠাইৰপৰা অহা লোকসকলে আমাৰ ইয়াত বসতি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে এইবোৰ কৰি ৰিক্সা চলাই ঠেলা চলায় বা শ্ৰমিক হিচাপে কাম কৰি আনৰ ঘৰত কাম কৰা তেনেকুৱা শ্ৰমিকো আমাৰ ইয়াত যথেষ্ট পৰিমাণৰ আছে এই লোকসকলে জীৱিকা নিৰ্বাহ কৰে বিশেষকৈ ইয়াত মৃৎশিল্পও আছে বয়নশিল্পও আছে বয়নশিল্পৰদ্বাৰা তেওঁলোকে কানি কাপোৰ বৈ আমাৰ ইয়াত তেওঁলোকে মহিলাসকলে উদ্যোগ হিচাপে গ্ৰহণ কৰিছে আৰু আত্মসহায়ক গোট তেওঁলোকে দহগৰাকী পোন্ধৰগৰাকী এনেকুৱা মহিলাই লগ হৈ তেওঁলোকে সেইটো ব্যৱসায় হিচাপে বয়নশিল্পটো আগবঢ়াইছে তাৰ উপৰি গাহৰি পালন মুৰ্গী ফাৰ্ম মৃৎশিল্প আছে মীন পুখুৰী আদিত মীন পুহি মাছৰ জীৱিকা উৎপাদন কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে গো পালন কৰিছে গাহৰি পালন কৰিছে তেনেকুৱা বিভিন্ন ব্যক্তিয়ে এইবোৰ কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে তাৰোপৰি ইয়াত লেপ তুলী বা বিভিন্ন তেনেকুৱা কাম কৰা লোকো দেখিবলৈ পোৱা যায় তেওঁলোকে তেনেকৈও জীৱিকা নিৰ্বাহ কৰে আমাৰ ইয়াত যিখিনি সুবিধা আছে এই সুবিধাবিলাক চহৰৰপৰা যিসকল পৰ্যটক আহে এই তেওঁলোকে আমাৰ জীৱিকাৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকে জানিবলৈ ইচ্ছা কৰে মৃৎশিল্পও আছে বা কাঁহ পিতল আদি বাচন বৰ্তন বনোৱা তেনেকুৱাও আছে সেইবোৰো তেওঁলোকে পৰিদৰ্শন কৰে তেওঁলোকে চাই কেনেকে বনায় বিশেষকৈ মৃৎশিল্পৰ ওপৰত বা বয়নশিল্পৰ ওপৰত তেওঁলোকে পৰ্যটকসকলে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকে দেখি ভালপায় আমাৰ ইয়াৰপৰা তেওঁলোকে এই বিভিন্ন ধৰণৰ বস্তু বাহানিবোৰ কিনিও লৈ যায় ইয়াৰপৰা বিশেষকৈ বাঁহ বেতৰ বস্তু কিছুমান শিল্প আছে সেই শিল্পবিলাক তেওঁলোকে চাই ইয়াৰপৰা তেওঁলোকে সেই বস্তুবোৰ কিনি লৈ যায় আৰু আমাৰ ইয়াত বাস কৰা লোকসকলৰ সেইটো জীৱিকাৰ উপায় হিচাপে তেওঁলোকৰ হৈছে তেওঁলোকে পৰিয়াল পোহপাল দিব পাৰিছে এইবোৰৰদ্বাৰাই বিশেষকৈ যিখিনি জীৱিকাৰ লগত জড়িত বয়ন শিল্পই হওক মৃৎশিল্পই হওক বা তেওঁলোকে গাহৰি পালন কৰি মুৰ্গী আদি পালন কৰি গৰু গো পালন গোপালক আমাৰ ইয়াত আছে যথেষ্ট সংখ্যক তেওঁলোকে তাৰপৰা উৎপাদিত যিখিনি গাখীৰ গাখীৰৰপৰা উৎপাদিত বিভিন্ন সামগ্ৰী দৈ মিঠাই আদি এইবোৰৰ বিক্ৰী কৰিও তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে এই জীৱিকাৰপৰা তেওঁলোকে পৰিয়াল পোহপাল দিব পাৰিছে তেওঁলোকৰ লগতে আমাৰ ৰাজ্যখনৰো এই ক্ষেত্ৰত উন্নতি হৈছে আৰ্থিক দিশত তেওঁলোকে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিছে পৰিয়ালৰ লোকসকল যিসকল এই কামত জড়িত থাকে সেই জড়িত ব্যক্তিসকলেও আৰ্থিক দিশত তেওঁলোকে উন্নতি লাভ কৰিব পাৰে আৰু পৰ্যটকসকল আহি আমাৰ ইয়াত এইবোৰ দেখা পাই তেওঁলোকে যথেষ্ট সংখ্যক উৎফুল্লিত হৈ পৰে কেনেকৈ বনায় কেনেকৈ তৈয়াৰ কৰে এইবোৰ চাই মেলি তেওঁলোকে যথেষ্ট আমোদ পায় তেওঁলোকে ইয়াৰপৰা শিকিও যায় কিছুমানে সেই হিচাপে বিদেশত কিন্তু তেনেকুৱা ধৰণৰ আমাৰ ইয়াৰ নিচিনা তেওঁলোকে সেইটো কৰিব পাৰে বা নোৱাৰে তেওঁলোকৰ ঠাইত সেইবোৰ হয়তো নাইও বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰদ্বাৰাহে কৰে কিন্তু আমাৰ ইয়াত যিসকল ব্যক্তি জীৱিকাৰ লগত জড়িত বয়নশিল্পই হওক বা কাঁহ পিতল বা মৃৎশিল্প আদি তেওঁলোকৰ ক্ষুদ্ৰ তেওঁলোকৰ উদ্যোগ স্থাপন কৰি সেই ক্ষুদ্ৰ উদ্যোগৰদ্বাৰাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে এইখিনিয়ে